অঁ হেল্ল' কোনে কৈছে বাৰু অঁ কওঁকচোন অঁ বহুত বোকা হৈছেনি ৰাস্তাটো অঁ মই ব্লকতে আছোঁ অঁ ঠিক আছে মই পঞ্চায়তৰ চেক্ৰেটৰী লগত কথা পাতিম বাৰু আৰু নটিছ এখনো পঠাই দিম বাৰু অঁ সোনকালে কামটো আগবঢ়াবলৈ মই চেষ্টা কৰিম বাৰু অঁ ঠিক আছে কৰিম বাৰু হ'ব তেন্তে